প্ৰযুক্তিয়ে আমি শিকা বা নিজকে শিকোৱাৰ ধৰণ বিগত দশক বা সম্প্ৰতি আমি চলি থকা দশকটোত এক আমূল পৰিৱৰ্তন আমি প্ৰত্য়ক্ষ কৰিছোঁ বিশেষকৈ কভিড অতিমাৰীৰ সময়ত গৰিষ্ঠ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে স্কুল যোৱাৰ পথ বন্ধ হৈ গৈছিলে বা শিক্ষকসকলে শাৰীৰিকভাৱে নিজেই ক্লাচৰুমত আহি পেলাই শ্ৰেণীকোঠাত আহি পেলাই পাঠদান কৰাৰ পথ একেবাৰে বন্ধ হৈ গৈছিলে উক্ত সময়ত ছাত্ৰ ছাত্ৰীসকলৰ একমাত্ৰ উপায় আছিল তেওঁলোকে প্ৰযুক্তি যোগেদি তথ্য তথ্য় প্ৰযুক্তিৰ যোগেদি শিকা বা শিক্ষকসকলে তথ্য় প্ৰযুক্তিৰ সহায়ত শিকোৱা সেই ধৰণে বহু ছাত্ৰ ছাত্ৰীসকলে জুম মিট বা গুগুল মিটৰ যোগেদি তেওঁলোকে শিকাৰ ব্যৱস্থা কৰি সেই প্ৰক্ৰিয়াৰ যোগেদি বহু ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ স্নাতক স্নাতকোত্তৰ ডিগ্ৰী আৰু অন্য়ান্য ডিগ্ৰীও তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছিলে ইয়াৰ উপৰিও আমি সাম্প্ৰতিক সময়ত দেখিবলৈ পাওঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ ঘৰুৱা আৰ্থিক দুৰৱস্থাৰ কাৰণে যেনে মেডিকেল এন্ট্ৰেঞ্চ মেডিকেল প্ৰৱেশিকা পৰীক্ষা বা অভিযান্ত্ৰিক মহাবিদ্যালয়বিলাকৰ কাৰণে অনুস্থিত কৰা প্ৰৱেশিকা পৰীক্ষাৰ বাবে জে জে ডবল ই এডভাঞ্চ বা জে ডবল ই বা নিট এইবিলাক পৰীক্ষাত বাবে তেওঁলোকে অনলাইন কৰ্চিং সুবিধা লৈ পেলাই তেওঁলোকে নিজকে পৰিপক্ক কৰি পেলাই এইবিলাক পৰীক্ষাত অৱৰ্তীৰ্ণ হৈ পেলাই সফলতাৰে উত্তীৰ্ণ হৈছে গতিকে শিকণ শিকা আৰু নিজকে শিকোৱাৰ ক্ষেত্ৰত প তথ্য প্ৰযুক্তিয়ে এক আমূল পৰিৱৰ্তন আনিছে আটাইতকৈ ডাঙৰ কথা সাম্প্ৰতিক সময়ত বহু চৰ্চিত এটা বিষয় হৈছে কৃত্ৰিম বুদ্ধিমত্তা যাক আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বুলি কওঁ এতিয়া সমগ্ৰ মানে বিশ্বতে এইটো চৰ্চিত বিষয় হৈ পৰিছে যে এটা সময়ত হয়টো চিকিৎসা সেৱা আমি লাভ কৰিবলৈ হ'লে চিকিৎসকৰ ওচৰলৈ নোযোৱাকৈ আমি চিকিৎসকে মানে নিদান পত্ৰ বা তেওঁলোকৰ ব্যৱস্থাপন্ন সহায়ৰ ব্যৱস্থাপন্ন পত্ৰৰ সহায় নোলোৱাকৈ আমি তেওঁলোকৰ পৰা চিকিৎসা সেৱাক মানে কৃত্ৰিম বুদ্ধিমত্তাই আমাক প্ৰদান কৰিব বুলি কোৱা হৈছে গতিকে সামগ্ৰিকভাৱে ক'ব গ'লে শিকা বা নিজকে শিকোৱাৰ ক্ষেত্ৰত প্ৰযুক্তি এটা আমূল পৰিৱৰ্তন আনিছে